মোৰ প্ৰিয় কিতাপ নিৰিবিলি কৌশিক নন্দন বৰুৱাৰ আৰু এই কিতাপখনৰ জৰিয়তে তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰশিক্ষণ বা শিক্ষা ব্যৱস্থা সম্পৰ্কে জানিব পাৰিছিলোঁ আৰু এই কিতাপখনৰ জৰিয়তে বন্ধুত্ব প্ৰেম ভালপোৱা আৰু প্ৰকৃতিৰ প্ৰতি ভালপোৱা এইবোৰৰ বাবে মই কিতাপখন ভালপাওঁ আৰু এই কিতাপখন মই দুবাৰ পঢ়িছোঁ